হেল্ল' অ এইটো ফুড ৰাইচ হয়নে বাৰু অ মই আপোনালোকৰ তাত বস্তু অলপ অৰ্ডাৰ দিছিলোঁ কিন্তু এতিয়া চাই দেখিছোঁ তাত কিছুমান বস্তু অহা নাই আপোনালোকে বস্তুখিনি দিওঁতে অকণমান হেৰি কৰিব চাই ল'ব যিখিনি অৰ্ডাৰ দিছোঁ সেইখিনি তাত আহিছে নাই অহা এনেকৈ কথাটো বহুত বেয়া হৈ গৈছেতো অ ঠিক আছে আপোনালোকে সেইটো চাই মেলি হেৰি কৰিব